হেল্ল' মই তিনিচুকীয়াৰ পৰা কৈছোঁ বাইদেউ শিৱ আপোনাৰ আপোনাৰ ঘৰ শিৱসাগৰত নহয় জানো অ মই মানে তিনিচুকীয়াৰ পৰা শিৱসাগৰলৈ যাম বুলি ভাবিছোঁ অ তিনিচুকীয়া মোৰ মানে এটা ভ্ৰমণৰ কাৰণে আৰু মানে হ'ব মানে তাত যিবিলাক আগৰ ৰজাদিনীয়া যিহেতু শিৱসাগৰখন ৰংপুৰীয়া ঠাই বুলি আমি জানো এবাৰ গৈছিলোঁ কিন্তু এতিয়া মোৰ আকৌ সেই পুৰণা তাৰমানে ৰজাদিনৰ যিবিলাক মানে আহোম ৰজা দিনৰ যিবিলাক প্ৰযুক্তি মানে আছে সেইখিনি চাবৰ ইচ্ছা গৈছে মানে মই আপোনাৰ সহায় সহযোগ বিচাৰিছোঁ কেনেকৈ ক'ত হয় হয় ৰজাদিনীয়া ওম থকা মেলাৰো সুবিধা বাইদেউ পামনে মই হয় হয় হয় মই মানে যাম আপুনি মোক অকণমান সহায় কৰি দিব

হয় হয় হয় হ'ব দিয়ক অহ অহ